হেল্ল' অঁ হেল্ল' হেল্ল' লক্ষী গোস্বামী নেকি

বড়ো মানে তাকে অলপ জানিব বিচাৰিছিলোঁ কি আপোনালোকৰ পৰম্পৰা ধৰক আপোনালোকৰ কি কি কেনেকুৱা সেইবোৰৰ বিষয়ে অলপ জানিব বিচাৰি আছিলোঁ

অঁ অঁ অঁ ঠিক আছে আপুনি জনাই মেলি মোক অলপ শিকাই বুজাই সহায় কৰিব ঠিক আছে